মই হোটেলত কিছুমান বস্তু খায় ভাল পাওঁ কাৰণ তাত যেনিবা কিছুমান বস্তু আমাৰ ঘৰত সেইবোৰ বস্তু নচলেই সেইবোৰ বস্তু খায় ভাল পাওঁ যেনে মিঠাই কিছুমান হোটেলত খায় ভাল পাওঁ আৰু ধাবাত আমি যিহেতু বাহিৰত ওলাই যাওঁ গতিকে কিছুমান বস্তু ধাবাত কেতিয়াবা খাবই লাগিব খাবৰ মন নাথাকিলেও খাব লাগিব কিন্তু কিছুমান বস্তু ভাল পাওঁ যেনে ৰুটি তৰকা আদি কৰি এইবোৰ মই বিৰাট ভাল পাওঁ এইবোৰ ঘৰত খোৱাতকৈ তাত খাই মই বেছি আৰম পাওঁ কাৰণ ৰুটি বহুত তাত কোমল হৈ থাকে সেই কাৰণে ৰুটি খাই তাত বিৰাট ভাল লাগে কিন্তু আমাৰ ঘৰত ৰুটি বনালে হয়তু কিছু সময় পিছত ৰুটিটো টাইট হৈ যায় তেতিয়া মানে খাবলৈ অলপ অসুবিধা পায় কিন্তু তাত গৰমে গৰমে থাকে বা লগালগ বস্তুটো হৈ যায় সেইকাৰণে তাত মই খায় কিছুমান বস্তু ভাল পাওঁ আৰু হোটেলত যেনেকৈ এই মিঠাই হওঁক চাহ হওঁক এইবোৰ খাবই লাগিব যিহেতু আমি বাহিৰত ওলাই যাওঁ বাহিৰত ওলাই গ'লে আমিটো আৰু লগত চব বস্তু লৈ যাব নোৱাৰোঁ গতিকে আমি এইবোৰ বস্তু বাহিৰত খাবই লাগিব কিন্তু তাত কিছুমান বস্তু বেয়া পালেও খাব লাগিব যেতিয়া মোৰ ভোক লাগিছে ভোক লাগি থাকিলে যেতিয়াতো মোৰ বেয়া পালেওঁ মানে হোটেলত খাবই লাগিব বা ধাবাত খাবই লাগিব ধাবাত ভাত খাবই লাগবি কিন্তু ভাত মই ধাবাত খোৱাতকৈ ঘৰত খাইহে বেছি আৰাম পাওঁ কিন্তু ভোক যেতিয়া লাগিব তেতিয়া খাবই লাগিব গতিকে ইয়াত ভাল পালেও খাব লাগিব বেয়া পালেও খাব লাগিব কিছুমান বস্তু হোটেলত খাইহে বুলি ভাল পাওঁ বুলি মই কৈছোঁয়েই যেনে মিঠাই চিঠাই আমাৰ ঘৰত সেইবোৰ নবনাওঁ গতিকে আমি তাত খায় ভাল পাওঁ